অঁ দিশু ৰেষ্টুৰেণ্ট হয়নে

হয় মই আপোনা আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা অলপ আগত অৰ্ডাৰ কৰিছিলোঁ খাদ্য কিছুমান অৰ্ডাৰ আছিলে চাওমিন আছিলে মমো আছিলে আৰু ফ্ৰাইড ৰাইচ আছিলে অৰ্ডাৰটো বনা আৰম্ভ কৰিছেনে বাৰু হয় অঁ হয় কংকনজ্যোতি হাজৰিকা মধুপুৰ জনপথ হয় হয় হয় অৰ্ডাৰটো বনোৱা আৰম্ভ কৰা নাই ন এতিয়ালৈকে অঁ মইতো অৰ্ডাৰ কৰা সময় হ'ল না অঁ বুজিছোঁ বেলেগ অৰ্ডাৰ আছিলে কিন্তু মোৰো সময় হ'ল বহুত মইতো প্ৰায় আধা ঘণ্টামানৰ আগতেই অৰ্ডাৰ দিছিলোঁ

অঁ বুজিছোঁ কিন্তু সময়ে সময়ে নাই ন মোৰ এতিয়া যাব লাগিব এফালে কামত যাবলগীয়া আছিলে অকণ জল্দি হোৱা হোৱাহেঁতেন ভাল আছিলে

অঁ বাকী এতিয়া বনোৱা আৰম্ভ কৰা নাই কিমান টাইম বনাব অঁ এতিয়া আৰম্ভ কৰিব বনাবলৈ

কিমান টাইম লাগিব অৰ্ডাৰটো গোটেইটো কমপ্লিট হ'বলৈ তিন তিনিটা আইটেম হয় আধা ঘণ্টা লাগিব ন আৰু

হয় মোৰ মানে এফালে যাবলগীয়া আছিলে প্ৰায় পাৰিলে প্ৰায় সোনকাল কৰিবচোন অলপ

ডেলিভাৰী বয়টোক বিচাৰক আৰু অকণমান জল্দি পঠাব প্ৰায় মোৰ হাতত এতিয়া চল্লিছ পঞ্চলিছ মিনিট মই আছোঁ অঁ তাতকৈ দেৰি হ'লে কিন্তু মই অৰ্ডাৰটো কেঞ্চেল কৰি দিম দেই

হয় মোৰ এতিয়া যাবলগীয়া আছিলে জিন এফালে কামত আছিলে হয় হয়

আপুনি পাৰিলে চল্লিছ পঁঞ্চলিছ মিনিট কৰক তাতকৈ আগতেই পাৰি পঠালে পাৰিব কিন্তু মানে তাতকৈ দেৰি হ'লে কিন্তু মই এইটো অৰ্ডাৰটো ল'ব নোৱাৰিম আৰু হয় হয় ঠিক আছে যিমান পাৰি সোনকালে কৰিব ঠিক আছে